মই এতিয়া বৰ্তমান সময়ত যিটো কূৰ্টি লৈছোঁ বা অলপ দিনৰ আগতে যিটো কূৰ্টি লৈছোঁ সেই কূৰ্টিটো মোৰ বহুত ভাল লাগিছে তাৰ ৰঙে হওক বা তাৰ কাপোৰেই হওক সেই গোটেই কেইটা মই ভাল পাইছোঁ বহুত আৰু সেইখিনিয়ে ভাল লাগিছে মোৰ